এই জীৱিকাটোৰ বিষয়ে মই খুব আনন্দ পাওঁ কেলেই আমি গধূলি গৈ পেলাই জালখন পাতি থ'লে পাছদিনাখনি চাবলৈ গ'লে মাছ লাগিলে খুব আনন্দ লাগে আৰু জাল লগাই মাৰিবলৈ গ'লেও খন্তেক গৈ মাৰি নিজে খাবৰ কাৰণে দুটামান ধৰি অনাটো এইটো মই ভাল বুলিয়ে ভাবোঁ কিন্তু তেনে বুলি তাতে জীৱিত জড়িত থকাটো মই নিবিচাৰোঁ কাৰণ আজিকালি ফিছাৰি আছে ফিছাৰিত মাছ দুটামান ধৰি আনি খোৱাটো কোনো বেয়া কথা নহয় তেনে বুলি বিলত গৈ মৰাটো আজিকালি নৱ প্ৰজন্মক সেইখিনি কৰিবলৈ গ'লে তেওঁলোকৰ ক্ষতি বহুত হয় সেইকাৰণে সেই হেৰি বিচাৰটো মই কৰিব নিবিচাৰোঁ